নগৰীয়া অঞ্চললৈ প্ৰব্ৰজন কৰা স্বত্বেও মই এতিয়াও গাঁৱলৈ উভতি আহি ইয়াত থকাটো পচন্দ কৰোঁ কাৰণ নগৰীয়া অঞ্চলত বস্তু বাহানি দাম বহুত বেছি আৰু তাত জনবসতি বহুতেই ঘন সেইকাৰণে গাঁৱত গাঁৱত ঘৰতে ঘৰৰ বাৰীতে শাক পাচলি কৰা হয় সতেজ শাক পাচলি খাব পাৰি তাত গাঁৱত পানীৰ অসুবিধা নাই কিন্তু নগৰত পানীৰ যথেষ্ট অসুবিধা আছে ভাল পানী নাই সেইকাৰণে আৰু গাঁৱত আমি বাৰীতে শাক পাচলি খাব পাৰোঁ পথাৰত খেতি বাতি কৰি খাব পাৰোঁ কিন্তু নগৰত সকলো বস্তু কিনা হয় কিনি খাব কিনি খোৱা হয় কিন্তু গাঁৱত আমি নিজে কৰি খাব পাৰোঁ আৰু গাঁৱত আমি এখন ভাল সমাজ পাওঁ আমি সমাজ পাওঁ কিন্তু নগৰত তেনেকুৱা একো সমাজ নাই সকলো ব্যস্ত সকলো ব্যস্ত আমি